ফটোগ্ৰাফী বা ফটোগ্ৰাফীৰ প্ৰতি সৰুৰে পৰাই ইচ্ছা আছিল সৰুৰে পৰা ভাল পাইছিলোঁ ফটোগ্ৰাফী ফটোগ্ৰাফী ভাল পাইছিলোঁ যদিও কেমেৰা নাছিল কেমেৰা কিনিবলৈ পইচাও নাছিল বা ঘৰতো কেন কি কি বুলি ক'ম ঘৰত তো এদিন এনেকৈ বহি আছিলোঁ লগৰ ল'ৰাবোৰৰ লগত আবেলি সময় আকাশখন বহুত ধুনীয়া হৈ আছিল বেলি মাৰ যোৱা সময় ৰঙা আকাশখন নদীৰ পাৰত এটা ধুনীয়া পৰিৱেশ সেই পৰিৱেশটো চাই মোৰ লাগিছিল সেইটো যদি মই ফটো উঠাব পাৰিলোঁ হয় মোৰ লগৰ ল'ৰাজনৰ লগত এটা ফোন আছিল স্মাৰ্ট ফোন এটা আছিল তো মই তাক কৈছিলোঁ যে তোৰ কেমেৰাটো দে তাৰ তোৰ ফোনটো দে তো সেইটো সেই সেই ফোনটোৰে মই ফটোটো উঠাব ট্ৰাই কৰিছিলোঁ আৰু সেইখনে মোৰ প্ৰথম ফটো আছিল ভাল হৈছিল বেয়া হৈছিল নাজানোঁ কিন্তু সেই মোমেন্টটো মই তাৰ মোৰ বন্ধুজনৰ ফোনটোৰে ৰাখি থ'ব খুজিছিলোঁ